হেল্ল' অঁ ভালে আছে অঁ অঁ তাৰমানে সেই মই এই গুৱাহাটীত যাম ৰ'ব আপোনাক কথা এটাৰ ইনফৰ্মেশ্যনৰ কাৰণে কল কৰিলোঁ অঁ তাৰমানে মই ফেমিলী লৈয়ে যাম তাৰমানে বাহিৰত যাম ভাবি এয়াৰপৰ্টলৈকে এতিয়া মই তাৰে কমিউনিকেশ্যনৰ কেনেকুৱা কি ধৰণে একো মই গমে নাপাওঁ অঁ অঁ

অঁ অঁ অঁ অঁ হেৰিলৈকে এয়াৰপৰ্টলৈকে যাব নে অঁ অঁ এইপিনে কমিউনিকেশ্যন ভাল অঁ অঁ অঁ এনেই আপুনি গম পায় নেকি এনেই কিমানমান হ'ব প্ৰাইচটো এনেই কিমানমানৰ ভিতৰত হৈ যায় তেনেকৈ হেল্ল' অঁ প্ৰাইচটো এনেই কিমানলৈ হয় উবেৰ চুবেৰ এইবিলাক বুক কৰিলে পাৰ্চনেলি পাঁচ ছয়শ টকা অঁ অঁ অঁ অঁ আমি তাৰমানে ৰাতিপুৱা ছটামানতে ওলাম অঁ অঁ অঁ অঁ অঁ অঁ ৰাতিপুৱা ওলালে তেতিয়া অলপ হেৰিটোও জামটোও কম পাম অঁ অঁ ঠিক আছে কিবা যদি মই অসুবিধা পাওঁ আপোনাক কল কৰিম আৰু অঁ অঁ অসুবিধা ব্য়স্ত হৈ থাকে নহয় অঁ অঁ অঁ অঁ অঁ ঠিক আছে আপোনাক অলপ কণ্টেক কৰিম আৰু অসুবিধা পালে অঁ অঁ অঁ